হেল্ল' ফোনটো মিছ'ত লাগিছেনে মই ইয়াত বস্তু এটা অৰ্দাৰ কৰিছিলোঁ বস্তুটো পালেহি কিন্তু ভাগি চিঙি আহিল মই টি পট এটা অৰ্দাৰ কৰিছিলোঁ আপোনালোকে ভালকৈ পেকেজিং কৰা নাছিল নেকি এতিয়া মই ভগা বস্তুটো আৰু কি কৰোঁ লোৱাও নহয় থোৱাও নহয় তাক ফটো এটা মাৰি দি পঠাইছোঁ চাই ল'ব দেই মোক ৰিফাণ্ডটো আৰু সোনকালে ঘূৰাই দিব মোক আৰু বস্তু একো নালাগে